শোণিতপুৰ জিলাৰ মূল শিক্ষানুষ্ঠানৰ কথা ক'লে প্ৰথমতে আমাৰ মনত আহি পৰে তেজপুৰ ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি তেজপুৰ মূল টাউনৰপৰা দহ কিলোমিটাৰ দূৰত স্থাপিত তাৰ উপৰিও তেজপুৰ কলেজ আৰু দৰং কলেজ তেজপুৰ টাউনতে হয় এই দুখন কলেজ অসমৰ ভিতৰতে প্ৰখ্যাত কলেজ এই দুখন কলেজত মূলত গ্ৰেজুৱেচনৰ স্নাতক ডিগ্ৰী কৰাৰ বাবে বিখ্যাত এই দুখন কলেজৰ বাহিৰেও এখন বি এড কলেজ আৰু হাই ছেকেণ্ডেৰী তেজপুৰ একাডেমি তেজপুৰ বইজ কলেজ ইত্যাদিৰ দৰে বহুতো উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহো শোণিতপুৰত বিখ্যাত